অহা বিশ তাৰিখ মানে মোৰ ঘৰত মই এটা সৰুকে পাৰ্টী পাটিছোঁ বাৰ্থডে পাৰ্টী তাত আপোনালোকৰ আপোনালোকে মোক খাদ্যৰ কাৰণে

তেনেকৈ বিশটা দুশ জন মানুহৰ কাৰণে কৰিব যিহেতু মানুহ অলপ সৰহ পেকেট বেছিয়ে হ'ব পাৰে যদি অকণমান ৰেহাই দিব